বহুত ভাল হ'ব স্কুলত বিভিন্ন ধৰণৰ ভ'কেচনেল পাঠদানৰ কাৰ্য্য়সূচীতো চলিয়েই আছে নাইনৰপৰা দিয়া হয় মই ভাবোঁ আৰু তলৰপৰা বিশেষকৈ ক্লাছ ছিক্স বা ছেভেনমানৰপৰা দিলে আৰু বেছি ভাল হ'ব এইবিলাক কাঠৰ কাম প্লামবিং চিলাই হাঁহ কুকুৰা পালন পশুপালন বা তথ্য় প্ৰযুক্তি বা তেনেদৰে ৰিটেইল চেল কৰাটো মাৰ্কেটিং এইবিলাক দিলে বহুতৰ উপকাৰ হ'ব